অঁ হেল্ল' অঁ অঁ ভাল তোমাৰ এতিয়া এই ঘৰৰ কাম কৰি আছো অঁ ঘৰতে আছো তুমিও ঘৰত অঁ হয় হয় অঁ ফুৰি আহোগৈ অলপ হয় হেৰি হয় হয় অঁ তালৈকে যাওঁ ব'লা এতিয়া অঁ ঠিক গাড়ী চাড়ী বন্দবস্ত কৰা তুমি অঁ সেইটোৱেই কেইটা বজাত ওলালে ভাল হ'ব বাৰু অঁ সেইটোৱেই কৰোঁ অঁ ঠিক আছে হাঁ হাঁ